অঁ হয় অঁ অঁ যাম বুলি ভাবিছোঁ মাহ প্ৰসাদ ধুই নামঘৰ চামঘৰ মচি বাচন বৰ্তন ধুব লাগিব চাহ বনাব লাগিব তাৰপৰা ঘৰলৈ আহিম এপাক ঘৰৰপৰা ওলাই মেলি যাম আপোনলোকে নাযায় নেকি অঁ আঠটা সাতটামানতে যাম আৰু অঁ কেচ বচা চাদৰ লৈ যাব লাগিব তাৰপৰা বগা ব্লাউজ আকৌ মুগা মেখেলা মুগা ৰঙৰ হ'লেও হ'ব নামঘৰলৈ সেইবোৰে পিন্ধি যায় দেখোন গামোচা

অঁ আকৌ এবাৰতে ওলাই যাব নোৱাৰি নহয় ঘৰতো কাম আছে অঁ নামঘৰ চাফা কৰি আকৌ

খৰি চৰি কাটি সোনকালে ভাগিব আকৌ গধূলি ভাওনালৈ এইখন হেৰি যাবলৈ মনো নাই হ'লেও যাব লাগিব গাঁৱতে পাতিছে ধুনীয়া কৰিব সিহঁতি হেৰিয়ৰ পিতেকে কৃষ্ণ পাৰ্ট লোৱা নাই জানো কৃষ্ণৰ পাৰ্ট লৈছে এই যতীনৰ পিতেকে পাৰিবই অঁ সি পাৰিব সি ৰাসৰ আখৰা চাবলৈ যাব নহ'লে নহয় এদিনো কামৰপৰা আজৰিয়েই নাপালোঁ যাবলৈ অঁ সেয়াহে ভাওনাখন বাৰটা চাৰে বাৰটাত ৰাতি ভাওনা ভাগেই দেখোন

সেয়াহে আকৌ এনেই হোৰাহোৰকৈ প্ৰথমতে যাব আৰু তাৰপৰা আকৌ নাহে গুচি আহিব ভাওনাখন একো আতি গুৰিও বুজি নাপায় আজিকালি মানুহ তেনেকুৱাই অঁ মইয়ো যাম

ৰাতি মেখেলা চাদৰ পিন্ধি যাব নালাগে বুলি কৈছোঁ ৰাতি কাৰণে বোলো মেখেলা চাদৰ পিন্ধি যাব নালাগে ফ্ৰক চ্ৰকে পিন্ধাই

অঁ সেইবোৰকে পিন্ধাই নিব লাগিব আমাৰ আকৌ ঘৰটোও দূৰত নহয় নামঘৰৰপৰা আপোনালোকৰ আকৌ ওচৰত ভাল আকৌ ইমানডোখৰ বাট

সেইটোৰপৰা হয় সেইটোৰপৰা হয় বাৰু আমাৰ আকৌ দূৰ হয় যাম বুলিলে যাবই নোৱাৰি

ওচৰতে হ'লে মানে আকৌ হেৰি পটককৈ আখৰাও চাওঁ বুলিলে চাব পাৰি দূৰত হ'লে আকৌ আখৰাও চাব যাব নোৱাৰি সেইটো কথা

বেয়া হ'লেও হেৰি ৰিহাৰ্চল বেয়া হ'লেও ভাওনা ভাল হয় আকৌ পিছত

সেইটোৰপৰা পাৰে আকৌ কৰিব তাকে কি হয় আৰু নাই নহয় ঘৰত এই নাহে ঘৰত নাই ভাওনা নাচায় মইহে যাওঁ চাবলৈ ভালহে আকৌ বহি থাকিলে মানে অঁ হ'ব দেই